গৰু বা ম'হৰ পোৱালি এটা জগাৰ লগে লগে বহুতো ধৰণৰ যত্ন ল'ব লগা হয় কাৰণ গৰু পোৱালিটো পুনেই যেতিয়া মাকৰ পেটৰপৰা ওলাই বহুত কষ্ট পায় আৰু বহুতো লেতেৰা হৈ আহে তাক প্ৰথমতে শুকান কাপোৰে মুচি চাফ চিকুণ কৰি থিয় কৰাই কেনেদৰে সি থিয় হ'ব পাৰিছেনে নাই ভালদৰে আছে সুস্থ অৱস্থাত আছেনে নাই তাক লক্ষ্য কৰিব লাগিব তাৰপাছত সি মাকৰ গাখীৰ খাব পাৰিবনে নোৱাৰে তাৰ জিভাখন পৰীক্ষা কৰিব লাগিব তেনেদৰে চাই তাৰ ঠেংবিলাক আৰু কাণবিলাক সুস্থ নে অসুস্থ এইবিলাকো তাক চাব লাগিব তাৰপিছত মাকৰো বহুতো যত্ন ল'ব লগা হয় এটা পোৱালি দিয়াৰ পাছত গৰুজনীয়ে হওক বা ম'হজনীয়ে হওক বহুতো কষ্ট পায় কাৰণ তাইৰ মাককো সেইটো সময়ত আমি যত্ন ল'ব লাগিব সময়ত ঘাঁহ দিবই লাগিব আৰু যদি তেওঁ পোৱালি দিওঁতে কষ্ট পাইছে তেতিয়াও ডক্টৰ মাতি আনি আমি বেজী দিয়াব লাগিব বা তেওঁ ডক্টৰে মলম লগাবলৈ কয় তেতিয়াও মলমো কিনি আনি দিব লাগিব গৰম দিনত দিলে আমাৰ গৰু বা ম'হজনী হিমেক্সৰ কথা আহি পৰে কাৰণ গৰম দিনত যদি গৰুৱে বা ম'হে পোৱালি দিয়ে তেতিয়া মাখিয়ে বেয়া কৰাত গৰুজনীৰ কিছুমান সমস্যা থাকে সেই হেতুকে লৈ আমি গৰুজনীকো বহুত যত্ন ল'ব লগা হয় আৰু যেতিয়া পোৱালিটোৱে সময়মতে মাকৰ গাখীৰ নাখায় তেতিয়া আমি পোৱালিটোক ধৰি মাকৰ গাখীৰ বা মাকৰ গাখীৰ কিবা পাত্ৰ এটাত খীৰাই লৈ পোৱালিটোক খোৱাবলৈ আমি যত্ন কৰিব লাগে এনেদৰে যত্ন কৰিলে মাকৰ আৰু পোৱালীৰ যেনেদৰে স্বাস্থ্য হ'ব লাগে তেনেদৰে হৈ থাকিব বুলি মই ভাবোঁ